আমাৰ অঞ্চলটোত অন্ধবিশ্বাস কৰা লোক বহুতো আছে মই কিন্তু অন্ধবিশ্বাস নকৰোঁ কিছুমান লোকে এই বাঢ়নি ফালে নাযাবি ভূত ওলাইছে কিছুমানে এই মানুজনী ডাইনী ডাইনী বুলি সন্দেহ কৰে কিন্তু কিছুমান লোকে মূৰ্তি পূজা কৰিয়ো অন্ধবিশ্বাস বিশ্বাস কৰি পূজা কৰি থাকে মই কিন্তু সেই পূজা মই বিশ্বাস নকৰোঁ অন্ধবিশ্বাস হ'ল এটা সমাজৰ এটা হেৰি বহুতো হেৰি কৰা অন্ধবিশ্বাস কৰিলে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুত প্ৰভাৱিত হয় বিজ্ঞানৰ যুগত অন্ধবিশ্বাসটো কৰিব নালাগে অন্ধবিশ্বাসত কিছুমান ল'ৰা ছোৱালীয়ে ভয় কিছুমানক ভয় খুৱাই ভয় খাই বেমাৰ আজাৰত পৰে কিন্তু সেইটো সত্য নহয় কিবা ভূত লাগিছে বুলি ল'ৰা ছোৱালীক জৰা ফুকা কৰি থাকে কিন্তু কিছুমান ল'ৰা ছোৱালী মৃত্যু মুখতো পৰি যায় সেইকাৰণে অন্ধবিশ্বাস কৰিব নালাগে ডক্তৰ ওচৰত ট্ৰিটমেণ্ট ল'লেহে ল'ৰা ছোৱালীবোৰ ভাল হৈ যায় ভূতে পাইছে বা কিবা ডাইনী লাগিছে গাত সেইটো কৰাটো বহুতো ভুল ল'ৰা ছোৱালীক বা কিছুমান জেষ্ঠসকলেও পঢ়া শুনা নথকা মানুহসকলে অন্ধবিশ্বাস সোনকালে কৰে এই এই মানুহজনী আমুকী এই এই মানুহজনী গাত ডাইনী আছে বা কিবা সেইটো কৰা ক্ষেত্ৰত মই বিজ্ঞানৰ যুগত সেইটো কৰাটো মই উচিত বুলি নাভাবোঁ আৰু কিছুমান এটা মূৰ্তি পূজা কৰিও বহুতো প্ৰচাৰ কৰি মানুহবোৰৰ পৰা সেৱা সৎকাৰ কাৰণে টকা পইচা লোৱা দেখা যায় সেই মানুহজন বহুতো

যিজনে পূজা কৰে তেওঁ ধনী হৈ যায় কিছুমান এনে অন্ধবিশ্বাসৰ বলি হৈ সেইজনৰ ওচৰলৈ গৈ সেই মানুহ ঘৰ বহুত টকা পইচা হানি হয় সেই ক্ষেত্ৰত মই কৰিব লাগে কিন্তু ভগৱানক বিশ্বাস কৰিলে হ'ল কিন্তু অন্ধবিশ্বাস কিছুমান লৈ কথা আহে বেচ কৰিব নালাগে জেগাডখৰ গাঁওখন বহুতো অন্ধবিশ্বাসৰ পৰা বহুতো মানে বেয়া দিশত উপনীত হয় সেইটো কাৰণে অন্ধবিশ্বাস দূৰ কৰিবলৈ গাঁৱৰ মানুহে সজাগ সচেতন হ'ব লাগে কোনোবাই কিবা কথাষাৰ ক'লে মানে নহয় সেইটো ভূত চোট একো নাই অঞ্চলত এনেকৈ কৈ পেলাই সাহস দিব লাগে সকলো মানুহকে তেতিয়া গাঁওখনৰ জেগাডখৰ অন্ধবিশ্বাস হো নোহোৱা হৈ যাব বিজ্ঞানৰ দৰে চিন্তা কৰিবলৈ ল'ব